হেল্ল' মই এনেই আছোঁ তই কি কৰিছ আছোঁ আৰু ভাত চাত খালি নাই অঁ অঁ মই আৰু এনেই আছোঁ তাৰপাছত এয়া নামঘৰটোৰ কথা গম পাইছই তাকে কি কৰ আৰু মানুহ এটা লৈ পিনে এমাহটোত তাৰ পইচাখিনিয়ে নহয় ন আৰু বহুত আছে এইখিনি আমাৰ তোলা পইচাখিনিয়ে নহয় নামঘৰটো ভাঙিলে গতিকে আমি লিষ্ট এখন লিখি অলপ ডনেশ্যন আনিবগৈ লাগিব অঁ অঁ ওলাব লাগিব হেৰি আৰু মিস্ত্ৰী হাজিৰা চাজিৰা কি হয় চব মিলাই মিলি অঁ অঁ অঁ মই এয়া মই ঘৰতে বৰকৈ এতিয়া হাঁ অঁ সেইটোৱে লাগিছিলে তাৰপিছত নামঘৰ কিমান কাম কিমান আগবাঢ়িছে

অঁ নামঘৰৰ নামঘৰৰ কাম কিমান আগবাঢ়িছে অঁ অঁ অঁ অঁ তাৰপৰা তাকে প্ৰচিডিং এখন লিখি এদিন যাব লাগিব কি ভাব এতিয়া কেতিয়াকৈ যাওঁ বুলি ভাবিছ কি কয়

কেতিয়াকৈ যোৱা বুলি ভাবিছ

বাৰু অঁ বাৰু আজি তোক মই লগ কৰিম দে বাৰু মই লগ কৰি তাৰপিছত ভালকৈ আলোচনা কৰি আমি হ'ব দে